হয় দাদা হেৰি এটা মোবাইল ল'ব লগা আছিল এই দহ হাজাৰ মানত পাম নেকি তলত হয় হয় মোকতো ভাল মোবাইলে লাগিছিল এতিয়া মানে দহ হাজাৰৰ তলত আৰু মোক ভাল মোবাইল এটা লাগিছিল মানে মোৰ আগৰটো বেয়া হৈছে এতিয়া ভাল মোবাইল এটাই ল'ব বিচাৰোঁ হয় হয় হয় হয় মোক মানে দহ হাজাৰটকীয়া লাগিছিল তাৰ ওপৰত নালাগে আৰু মোক ভাল চাই লাগে দহ হাজাৰৰ তলৰ লাগে আৰু ওপৰৰ নালাগে হয় হয় এতিয়া কি কয় কি পোৱা যাব বজাৰত হয় হয় হয় কুৱালিটিটো কৈ দিব তাৰ কুৱালিটিটো কৈ দিব কেনেকুৱা মানে হয় হয় হয় হয় হয় ঠিক আছে ঠিক আছে মই আপোনাক জনাই আছোঁ দেই মই ভাবি লওঁ কথাটো তাৰপিছত জনাই আছোঁ ঠিক আছে থেংক ইউ